অ' ড্ৰাইভাৰ দা অ ক'ত আছে আপুনি অ কাইলৈ মোৰ ৰেলৱে ষ্টেশ্যন যাব লাগিছিলে আপোনাৰ কেবখন দৰকাৰ হৈছিলে অ চাৰে চাৰিটাত আছে টেইন আপুনি কাম এটা কৰিব তিনিটামান বজাত পাই যাবহি আমাৰ ঘৰত কাইলৈ তাৰপৰা এনে আপোনাৰ এতিয়া ভাৰাটো কেনেকৈ ল'ব বাৰু অ' হয় নেকি অলপ বেছি হৈছে অলপ কমাব ইমান বেছি নহয় ন' হয় নেকি ঠিক আছে আপুনি পাঁচশ টকা এটা লৈ ল'ব ইয়াৰ পৰা বেছি দূৰ নহয় যে হয় নেকি অ ঠিক আছে হ'ব দিয়ক আপুনি কোৱামতে দি দিম বাৰু চাৰে পাঁচশ দি দিম আপুনি মুঠতে সময়মতে পাবহি চাৰে চাৰিটাত আছে তিনিটা বজাত পাবহি আপুনি অ বাৰু হ'ব আপোনাৰ প্ৰগ্ৰেমটো শেষ কৰি আহিব কাৰণ কেলৈ অলপ পিছবেলা টাইমত যামতো হয় হয় আপুনি বাকি ভাৰাকেইটা মাৰি থৈ আহক একো প্ৰব্লেম নাই অ ঠিক আছে হ'ব দিয়ক অ থেংক ইউ